অ' ছাৰ মই ধেমাজীৰ পৰা কৈছিলোঁ মই এসপ্তাহমান মানে ভেকেশ্যন পাইছিলোঁ সেইকাৰণে মই ভাবিছিলোঁ গুৱাহাটীৰ ফালে ফুৰিবলৈ যাম আপুনি মোক লৈ যাব পাৰিব নেকি বাৰু অ' মোৰ সুবিধা হোৱাকৈ যি গাড়ী হয় মই ঠিক আছে হৈ যাব মোৰ সুবিধা হ'লে হ'ল মই অকলেই যাম

অ' আৰু কিমান অ' ঠিক আছে আপুনি অলপ মিলাই মেলি ল'ব আৰু আৰু তাত ফুৰিব পৰা কিবা যি ভাল ভাল জেগা আছে সেইখিনি আপুনি দেখুৱাব পাৰিব নে অ' হয় পালোঁ

ঠিক আছে হ'ব বাৰু মই আপোনাক কণ্টেক কৰিম পিছত